হাঁহ কুকুৰা আক্ৰান্ত কৰা সাধাৰণ ৰোগবোৰ হৈছে ৰাণী খেত ৰাণী খেত কুকুৰা সাধাৰণতে সৰু বয়সতে হয় আৰু কণী পাৰিবলৈ লোৱা সময়ত বেছি সোনকালে ৰাণী খেত বেমাৰটোৱে আক্ৰান্ত কৰে আৰু তেওঁ ৰোগবোৰ কি কি তেওঁ ৰোগবোৰ হৈছে সিহঁতৰ মূৰটো পেলাই দিয়ে আৰু পেলাই দিলত আৰু বগা বগাকৈ লেট্ৰিন কৰে লেট্ৰিন হোৱাৰ পিছত তাৰপিছত সিহঁতে মূৰটো পেলায় আৰু সিহঁতে মূৰটো নুঠায় আৰু একো দানা পানী নাখায় এইদৰে সিহঁতৰ হয় আৰু প্ৰতিশোধ কৰিবলৈ আমি তিনিমাহৰ মূৰত মই এটা বেজী দিওঁ ৰাণী খেত বেজী বুলি কওঁ সেয়ে চিকিৎসাৰ বিষয়ে অলপ এইকণে সাম্যক জ্ঞান আৰু চিকিৎসাপৰা কৰি ভাল পাওঁ ৰাণী খেত কুকুৰা সাধাৰণতে বেমাৰ হ'লে ই ভালদৰে জীৱিত নহয় সি মৃত্যুমুুখতেই পৰে এই মৃত্যুমুখত পৰিলে আৰু এটা হোৱাৰ লগে লগে সকলোখিনি শেষ হৈ যাব পাৰে সেইদৰে আমি সৰুৰেপৰা দুমাহৰপৰাই এই মই বেজী দিবলৈ লওঁ এই ৰাণী খেত বেজীটো মই তিনিমাহৰ মূৰে মূৰে দি থাকোঁ দি থাকিলে মানে কম বেছি পৰিমাণে ৰাণী খেতটো বেমাৰটো হোৱাটো লক্ষ্য দেখিবলৈ পোৱা যায় লক্ষণ দেখিবলৈ পোৱা যায় এই লক্ষণসমূহ দেখাৰ লগে লগে আন কুকুৰাকো মই বেজী দি দিওঁ তিনিমাহৰ মূৰে মূৰে বেজীটো দিওঁ দানা পানীও সমানে দি থাকোঁ অলপ ভিটামিন দিওঁ ভিটামিন দিলে ভিমা এল দিওঁ ভিমা এল আৰু ৰাণী খেত বেজীয়ে মই ব্যৱহাৰ কৰোঁ এইদৰে মই মোৰ কুকুৰা হাঁহক প্ৰতিপাল কৰোঁ বুলি মই কওঁ তেওঁলোকৰ লক্ষণসমূহ সিমানে বগা পায়খানা কৰে আৰু মূৰটো পেলাই দিয়ে আৰু গাটো পূৰা গৰম হৈ থাকে আৰু আমি সাধাৰণতে আমি পানীলগা জ্বৰ বুলি কওঁ এইদৰে কৰিলে মানে ৰানী খেত বেজী সৰুৰেপৰা যদি দি থাকোঁ তেতিয়াহ'লে খুব পৰিমাণৰ খুব কম পৰিমাণৰ মুৰ্গী ৰাণী খেত বেমাৰত পৰিব পাৰে এইদৰে কৰি থাকোঁ প্ৰতি বছৰে মই বছৰেকত তিনিবাৰ বেজী দিওঁ এইদৰে কৰি মই কুকুৰা হাঁহ পালন কৰি আহিছোঁ